হয় গহপুৰতে হয় হয় মই খেলো এতিয়াও অলপ খেলো আগতে প্ৰফেচনেলি খেলিছিলো হয় হয় এতিয়া খেলি থকা নাই ধৰক ধৰক বয়স সেইটো হিচাপত আৰু কচিং মানে ধৰক এনে সেনেকৈ পাৰ্চনেল নাছিল কিন্তু আমি মানে আমাৰ একাডেমী আছিল চ' মানে ইয়াতে গহপুৰতে আছিল ফুটবল প্ৰশিক্ষণৰ কাৰণে তাত আমি লৈছিলো তেতিয়া আৰু খেলিছো আৰু বেলেগ বেলেগ ঠাইত গৈ পেলাই তেতিয়া মানে ধৰক সিহেঁতেও মানে ধৰক তেনেকৈ মানে আমি নিজে খেলোটো ধৰক এনেই ধৰক প্ৰফেচনেলি নেখেলিলেও এনেই খেলি দিওঁ চ' তেতিয়া আহে সৰু ল'ৰা ছোৱালী বা স্কুলৰে গহপুৰৰে তেওঁলোকৰ লগত খেলা হয় আৰু গহপুৰে নেকি এইফালৰ ন অ' আচ্ছা অ' এতিয়া নি এনেকুৱা একো প্লেনিং নাই কিন্তু ধৰক আমি যোৱা হয় বিশ্বনাথ চাৰিআালিতো আমাৰ কানেকচন আছে আমাৰ ধৰক বা আৰু বেলেগ আমাৰ লগৰ সেইটো সময়ত খেলা প্লেয়াৰ আছে চ' তেওঁলোকৰ লগত আমি তেনেকৈ কানেক্ট কৰাই দিব পাৰিম অ' সেইটো আমি অলপ কথা পাতি আছিলো বাৰু মানে ধৰক মানে মই অকলে নাথাকিম তাৰ আৰু লগৰ কেইজনো থাকিব চ' আমি তেতিয়া একেলগে মানে ধৰক সেইটো যদি ষ্টাৰ্ট কৰো এতিয়া সি কি ক্লাচত আছে ধৰক আপোনাৰ ছিক্সত আছে ন ধৰক ইমান প্ৰব্লেম নাই ধৰক এতিয়া চেভেন এইট ধৰক অহাবাৰ কৰিলেও ধৰক চেভেনত থকিব অ' চ' চেভেনৰ পৰা শিকিলেও ইমান প্ৰব্লেম নাই অ' এনেই এতিয়াটো শিকাটো ভালেই আৰু ধৰক এতিয়া স্কুলতটো এক্সট্ৰা কাৰিকুলাৰ কাম কিবা এটা পঢ়াৰ উপৰিও মানে থাকিলে ভাল হয় আজিকালি কোটাবিলাক গ'ম পাইছেই স্পৰ্টচৰ হয় হয় অ' শিকাও শিকাও প্ৰফেচনেলি এনেকৈ নহয় শিকোৱাটো শিকাও বাৰু কিন্তু ধৰক এনেকৈ ক'চিং আমি ভাবি আছিলো কিন্তু মানে এনেকৈ ব্ৰান্স থাকিব ধৰক গহপুৰত থাকিব বা চাৰিআলিতো থাকিব চ' হয় হয় অ' মোৰ নম্বৰটো কন্টেকত ৰাখিব মই চেভ কৰি ৰাখিম দিয়ক অ' নম্বৰ নামটো আপোনাৰ হয় ঠিক আছে হয় হয় ৱেলকাম হয়